হেল্ল' আপুনি টংক দা হয়নে অঁ এইবাৰ যে সাধাৰু মেলা হ'ব পৰহিৰ পৰা গম পাই আছে ছাগৈ অঁ অঁ লক্ষী পূজাৰ দিনা হয় যে দিনৰ পৰা আৰম্ভ হয় আৰু হয় কোনদিনা যাব আপোনালোকে অঁ আমিও যাম দেই আপোনালোকৰ লগতে একেলগে অঁ অঁ আমাৰো ল'ৰা ছোৱালীকেটাৰ কাৰণে যাব ওলাইছোঁ অঁ সিহঁতক অঁ সিহঁতক এই ৰেইলত উঠাই দিব লাগে চকৰী অঁ কিন্তু বহুত ভিৰ হয় বুলি শুনিছোঁ ভয়ো লাগে সেইকাৰণে আপোনাক লগ ধৰিছোঁ অঁ মই আজিলৈকে গৈ পোৱা নাই বাৰু সাধাৰু মেলাত এইবাৰ প্ৰথম যাব ওলাইছোঁ সেইকাৰণে অকণমান লগৰীয়া হ'লে ভাল লাগে আৰু

অঁ চাই মেলি হয় অলপ বজাৰ কৰিবলগীয়াও আছে কিবা কিবি কিনিম আৰু বজাৰত মেলাত যি যি পায় আৰু খুচুৰা বস্তুবিলাক হয় হয় কস্মেটিক অলপ কিনিবলগীয়া আছে মোৰ অকণমান হয় ল'ৰা ছোৱালীয়ে বৰফ চৰফ কিবা খাবলৈ বিচাৰিব সিহঁতক খুৱাব লাগিব আৰু মই কিন্তু ম মেলাৰ বস্তু খাই ভাল নাপাওঁ কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে দেখিলে বেলুন চেলুন কিনি দিব লাগে

হ'ব কেইটা বজাত ওলাব আপোনালোকে সন্ধিয়া যাব নে হয় হয় হয় হয় আমিও ইয়াৰ পৰা যাওঁতে অকণ সময় লাগিব গতিকে তিনিটামানত ওলাম আৰু আমি

হ'ব বাৰু বাৰু